অঁ হেল্ল' হেল্ল' লেজি ফুড হয়নে হেল্ল' অঁ হয় ন অঁ আপোনালোকৰ তাত মই মোৰ ফেমেলিৰ সৈতে যাম বুলি ভাবিছিলোঁ হয় আজি টেবুল খালী আছেনে হয় মই ন বজাত যাম অঁ অঁ মোৰ পৰিয়ালৰ আঠজন মানুহ যাম আঠজনৰ কাৰণে টেবুল হ'বনে বাৰু অঁ হ'ব ন ঠিক আছে আৰু আপোনালোকৰ গাড়ী পাৰ্কিঙৰ বাবে আছেনে নাই ব্যৱস্থা হয় আছে ন অঁ ঠিক আছে অ'কে আৰু এটা কথা কওঁ ৰেষ্টুৰেণ্ট বন্ধ কৰাৰ সময়টো ক'ব নেকি হয় হয় ঠিক আছে ঠিক আছে অ'কে থেংক ইউ